মই মই নিজে বনোৱা খাদ্যবোৰ আনে যিসকল লোকে মোক ভাল পায় তেওঁলোকে যদি সুধে এই বস্তুটোৰ ৰেচিপিটো কেনেধৰণে বনোৱা হৈছে আমাক অলপ শিকাই দিয়ক তেতিয়া মই তেওঁলোকক কওঁ এতিয়া ধৰি লওক মোৰ ৰেচিপি মই নিজে বনাই নিজেও খাই ভাল পাওঁ আৰু আনেও ভাল পায় বুলি কৈছে পাওঁ বুলি কৈছে গতিকে তেওঁলোকক সেই ৰেচিপিটো হৈছে যে কি ফুলকবি আৰু কান্ধুলি মাছ বিলাহী আৰু ধনীয়া এনেকৈ যিটো মই ৰেচিপি বনাওঁ আনে আনেও খাই ভাল পায় মইও ভাল পাওঁ সেইটো প্ৰথমতে কৰিব এইটো লাগিব যে কি প্ৰথম ফুলকবিটো বজাৰৰ পৰাই হওক বা বাৰীৰ পৰাই হওক কাটি আনিব লাগিব কাটি আনি ভালকৈ ধুই মেলি সেইটো ৰাখিব লাগিব তাৰপিছত আপোনাৰ আলু চালুখিনি চাফা কৰি ৰাখিব লাগিব তাৰপিছত যিমানটো হেৰি সম্ভৱ হয় সিমানত আপুনি আলুখিনি টুকুৰা টুকুৰ কৰি ল'ব লাগিব তাৰপিছত আপুনি এখন কেৰাহী ভালকৈ ধুই মেলি আনি জুইতে হওক বা গেছতে হওক আপুনি কেৰাহীটো পাতি তাত গৰম হোৱাৰ পিছত সৰিয়হৰ তেল মানে আমি যিটো মিঠাতেল খাওঁ সেইটো দি গৰম কৰিব লাগিব গৰম কৰাৰ পিছত তাত অলপমান হালধি গুড়ি দিব লাগিব তাৰপৰা জলকীয়া দিব লাগিব তাৰপৰা নহৰু পিয়াঁজ ভালকৈ চাফা কৰি কাটি মেলি সেইখিনি দি মিলাই অলপ লৰাই ৰাখিব লাগিব দুই মিনিট মান লৰাই ৰখাৰ পিছত চব্জিত মাছটো যিটো মাছ আমি ধুনীয়াকৈ চাফা কৰি বাচি মেলি পিচ পিচ কৰি লওঁ সেইটো দিব লাগিব প্ৰথমতে সেইটো দিয়াৰ পিছতহে সেইটো তেলতে লুটি বাগৰ কৰাৰ পিছত লাহেকৈ যেতিয়া অলপ আধা সিজামান হৈছে তেতিয়া সেইটো কবি চবিবিলাক যিবিলাক কবি আলু আছে সেইখিনি তাত ঢালি দি আকৌ অলপ হেতাৰে লুটি বাগৰ কৰি তাক অলপ সময় ঢাকোন মাৰি ৰাখি দিব লাগে তাৰপিছত আকৌ অলপ সময় তিনি চাৰি মিনিটমান হোৱাৰ পাছত ঢাকোনটো উদঙাই তাক আপুনি হেতাৰে লুটিয়াই তাত নিমখ দিব লাগিব নিমখ অলপ দি অলপ যদি পানীটো অলপ শুকাই গৈছে তেলটো যদি অলপ নোহোৱা নিচিনা হৈ গৈছে তেতিয়া অলপ পানী অকণমান হাতেৰে চটিয়াই দিব লাগে তাৰপৰা আকৌ অলপ ঢাকোন মাৰি থৈ দিব লাগে তাৰপিছত আৰু চাৰি পাঁচ মিনিটমানৰ পিছত তাত অলপ পানী ঢালি দিব লাগে যিমান পৰিমাণে আপুনি খাই ভাল লাগিব বুলি ভাবে সিমানটো পৰিমাণ উতলি উতলি যাতে ৰয়গৈ তাৰ অনুপাতে অলপ পানী দি উতলাই ৰাখিব লাগে প্ৰায় দহ পোন্ধৰ মিনিটমান উতলাই ৰখাৰ পিছত যেতিয়া পানীটো নিজৰ জোখৰমতে হৈছেগৈ বা হ'বলৈ অলপ বাকী আছে তেতিয়া বিলাহী ধনীয়া যিকেইটা বস্তু দিব লগা আছে সেই বস্তুকেইটা দি মেলি অলপ ঢাকি সেই বস্তুটো সময়মতে নমাই দিব লাগে আৰু তাৰপিছত আপুনি খাব পাৰে আৰু সেইটোৱেই আৰু তেনেকৈ বনালেই খাবলৈ উত্তম হয় আৰু